অ দাদা অ মোৰ ঘৰ আছে কেই কেইবাটাও দেখাব লগা আপোনাৰ হাইৱেৰ কিনাৰত আছে গাঁও অঞ্চলতো আছে আৰু টাউনতো আছে অ টাউ

ও ফেচেলিটি ফেচেলিটি মানে আপোনাৰ যিবোৰ টাউনৰ যিটো ঘৰ সেইটো ইটালিয়ান টাইপৰ ঘৰ তাত বিভিন্ন ধৰণৰ অহা নতুন নতুন প্ৰযুক্তিবিদ্যা লগাই পিনি মানে বস্তুসমূহ সামগ্ৰীসমূহ লগোৱা হৈছে আৰু হাইৱেৰ কিনাৰতো আছে সেইটোও এটা নৰ্মেলেই আছাম টাইপৰ ঘৰ সেইটো ওচৰ উন্নত মানৰ বস্তু সামগ্ৰী লগাই পিনি বনোৱা হৈছে আপোনাৰ ধুনীয়া এখন গাৰ্ডেন থাকিব এটা গেৰাজ থাকিব পাব গাড়ী থ'বলৈ আৰু বিভিন্ন ধৰণৰ লেট্ৰিন বাথৰূমৰ পৰা আদি কৰি সকলো ধৰণৰ সা সুবিধাই আছে আৰু গাঁও অঞ্চলত এটা আছে গাঁৱত সেইটোৰ সেইটো বনাই থকা হৈছে কমপ্লিট হোৱা নাই অ সেইটো মাটিডোখৰ মানে ধুনীয়াকৈ ভেটি থোৱা আছে গাঁও অঞ্চলত তাতো লওঁ বুলি ক'লে আপোনাৰ চাব পাৰে আপুনি ক'ত ভাল পায় ৰেটবিলাক আপুনি প্ৰথমে আপুনি চাই ল'বচোন তাৰ পৰা আপোনাক মই লাহে লাহে জনাই দিম আপোনাক প্ৰথমে আপুনি আহক যদি জল্দি লগটো কৰক লগ কৰি ক'ত আপুনি কেনেকুৱা টাইপৰ লাগে আপুনি চাওক তাৰপিছত আগবাঢ়িম নে কি কয় হ'ব আপুনি আজিয়ে আহে যদিও আহি যাব পাৰে নহ'লে কাইলৈ আপুনি আহি যাব অ ঠিক আছে দাদা